অঁ কওকচোন অঁ অঁ হয় হয়

অঁ কোনখন চাবজেকত বাৰু

সি কি ক্লাছত মন ক্লাছত ক্লাছ কৰ ক্লাছটোতো কৰিছে হয়নি তেনেহ'লে আপুনি এটা যদি বেয়া হৈছে তেতিয়াহ'লে টো দিয়াই দিয়ক সেই দুটা ছাবজেকৰ অঁ অঁ কাইলৈ মানে এতিয়া তাৰ আপুনি নোটচখিনি ভালকৈ দিছে নাই নোটচখিনি সি চাইছে নাই আপুনি মানে কৰিছে নাই ভালকৈ কিমান পাৰিছেগৈ আপু আপুনি এনেই ক্লাছত পৰীক্ষা লৈছিলে নাই তেওঁলোকৰ ক্লাছ টেষ্ট লৈছে নাই নে আপুনি দিয়া নোটচখিনিৰ ওপৰত মানে পাৰিছেনে নাইপৰা কিমান আৰু আগবাঢ়ে অঁ অঁ অঁ তেতিয়া অঁ তেতিয়াহ'লে কচিংটো আপুনি দিয়াই দিয়ক সেই দুটা ছাবজেকৰ ওপৰত টিউচনটো দিয়াই দিয়ক ঠিক আছে মই যাম বাৰু অঁ